হেল্লো ৰঞ্জিত ট্ৰেভেল নহয় জানো চিনি পাইছা অঁ মই তোমালোকতো গাড়ীততো প্ৰায় মই গৈয়ে থাকোঁ গুৱাহাটী ন অঁ কথা হ'ল কি মানে আমি কাইলৈ চাৰিজনমান মানুহ মানে গুৱাহাটী যাম পাৰিলে ভাল চিটত হেৰিকেইটা দিবা দেই আচ্ছা মই কালি অনলাইনত চাওঁতে এনেই তোমালোকৰ টিকেটৰ দামটো অলপ বেছি পাইছোঁ পাৰিলে অকণমান কমাই দিবা আৰু দেই চাই মেলি দিবা ঠিক আছে ঠিক আছে হ'ব